আমাৰ পৰিয়ালত দীৰ্ঘদিন ধৰি চলি অহা কেইটামান সাংস্কৃতিক পৰম্পৰাৰ বিষয়ে ক'বলৈ গ'লে যেনে বিয়া তুলনী বিয়া চাৰিদিনৰ দিনা কইনাজনীক গাঁৱৰ মানুহে মাতি আনি গা ধুওৱা হয় ৰাতি কইনাক আয়তীসকলে আহি মূৰত তেল দিয়ে আৰু কইনাক চাৰিদিনৰ পিছৰ দিনা সৰু সৰু ছোৱালীসকলক আহি ভাত কইনা লগত খোওৱা হয় এনেকেই বিয়া উঠা দিনালৈকে যোৱা হয় বিয়াদিনা আয়তীসকলে গৈ পাৰিলে গৈ মাতি আনি তুলি আনেগৈ কইনা গা ধোৱাইহি বেই তলত এনেকৈয়ে তুলনী বিয়া তোলা হয় আৰু বিয়াৰ দিনাখন সুন্দৰভাৱে হেৰি কৰে আৰু বিয়া বুলি ক'বলৈ গ'লে বৰ বিয়াত কিছুমানে আমাৰ বিশেষকৈ গাঁৱত আজিকালি প্ৰায়ে চুৰ কৰিয়ে আনে চুৰ কৰি আনিবলৈকে পাছদিনাখন ল'ৰাবিলাকে মটৰচাইকেল লৈ গৈ আনি ঘৰত সোমাবলৈ নিদিয়ে কিছুমানক নিদিপেনি ঘৰত দেউতাক মাকক খাতনি ধৰি তেনেকৈয়ে বিয়া দিনাখন বিয়া পাতে আৰু আৰু কিছুমানে ধৰক আগৰ দিনত বিয়া বুলি ক'লে মাইক বজাইছিলে মাইক বজাই বিয়া পতা হয় গাড়ীত যায় চাৰি পাঁচজন দৰা আগত মানে কইনা জোৰোণ দিবলৈ যায় যোৱা পাছত তাত যোগাৰ কৰি বিয়া এনেকৈ মানে আনে আৰু আৰু এটা বিয়া সাংস্কৃতিক পৰম্পৰা ভাওনা বিষয়লৈ ক'বলৈ গ'লে ভাওনা এভাগ গাঁৱত পাতিবলৈ হ'লে গাঁৱৰ মুখীয়াল কেইজনে এখন নাট আনে নাট মুকলি কৰি প্ৰথম দিনা ভাৱৰীয়াসকলক ভাওবিলাক বিলাই দিয়া হয় ভাওনা কৰাৰ দিনাৰ পৰা আগলৈকে নামঘৰত আখৰা কৰা হয় আৰু ভাও আগদিনা জিৰণি লৈ এনেকৈ গাঁৱত গোটেই গাঁৱৰ ভাগৱত ভ্ৰমণ কৰা হয় ৰাতিলৈ ভাও হয় ভাওনা সূত্ৰত নাট মুকলি কৰে ভঙা হয় মাহ প্ৰসাদৰ ভাওনা দি পিছদিনা ভাৱৰীয়াসকলে সকলোৱে মিলি জুলি ভোজ ভাত খায় আৰু এটা সাংস্কৃতিক পৰম্পৰা হ'লে বিহু বিহু যেনে বহাগ বিহু বিহু আগদিনাখন যেতিয়া বিহু বুলি ক'বলৈ গ'লে বিহু তিনিটা বহাগ বিহু কাতি বিহু মাঘৰ বিহু আৰু কাতি বিহু আৰু মাঘৰ বিহু বহাগ বিহুৰ দিনাখন হেৰিয়ত বিহুৱে ধুম ধামেৰে পাতে আৰু দ্বিতীয়তে কঙালী বিহুটো এইটো কঙালী বিহুত মানে কাতি সংক্ৰান্তি আহিনৰ সংক্ৰান্তিৰ দিনাখন পতা হয় তাত মানে বিভিন্ন ধৰণৰ নীতি নিয়ম আমাৰ মানে পতা হয় আৰু মাঘৰ বিহুত মেজি জ্বলাই দি হেৰি কিছুমানে কৰে এই ধৰণেই মানে মাঘৰ বিহু পালন কৰা হয় আৰু ম'হ ম'হ ম'হৰ যুঁজ হয় যোনদিনাখন মেজি জ্বলাই মেজি পাছদিনাখনেই ম'হৰ যুঁজ হয় আজিকালি সেই পৰম্পৰা ম'হৰ যুঁজ প্রায় আজিকালি নাকিয়াই কৈ গৈছে ম'হৰ যুঁজটো আজিকালি প্ৰায়ে নাইকিয়াই হৈ গৈছে এনেকেই ধৰণে এনেকেই চলি আছে আৰু